সাৰ দিয়া শাক পাচলিতকৈ নিজে ঘৰতকৈ শাক পাচলি বহু গুণে ভাল নিজে শাক পাচলি যদি আমি বাৰীতে কৰোঁ গোবৰ জাবৰ দি সেই পচন সাৰ মানে দি পেলাই যদি আমি বাৰীতে কৰো আমাৰ শাক পাচলি সেইখিনি বহুত কাম কৰে যদি বজাৰৰ পৰা শাক পাচলি কিনি আনো সেইখিনিতো গোটেইখিনি সাৰ দিয়াই হয় গতিকে সাৰ দিয়া পাচলিবোৰ খোৱাতকৈ যদি নিজৰ ঘৰতে কৰোঁ কলডিল আছে পচলা আছে অমিতা আছে আৰু নিজে ঘৰত কৰা বেঙেনা দুটামান আৰু কচু ঢেকীয়া এইবিলাক যদি আমি খাওঁ তেতিয়াহ'লে আমাৰ কাৰণে বহুত উপকাৰী এই সাৰ দিয়া পাচলিবিলাকে আমাৰ শৰীৰত ইমানেই অপকাৰ কৰে ইমানেই অপকাৰ কৰে শাক পাচলিৰ কাৰণে চব মানুহৰে বেমাৰ হয় এক নম্বৰতে গেছৰ প্ৰব্লেম হয় সেই সেউজীয়া শাক পাচলিবোৰ যদি ঘৰতে কৰি দিয়া খোৱা খোৱা হয় তেতিয়াহ'লে আমাৰ বহুত উপকাৰ হয় আমি কিনা শাক পাচলি খাবই নালাগে শাক কিনা শাক পাচলিবিলাক সদায় সাৰ দিয়া থাকে গতিকে সেই শাক পাচলি সাৰ দিয়া শাক পাচলিবোৰ নাখায় যদি আমি ঘৰতে কৰা শাক পাচলিবোৰ খাওঁ আমাৰ শৰীৰৰ কাৰণেও উপকাৰ হয় বেমাৰবোৰো আমাৰ মানে আমাৰ গাত নহয় প্ৰথমতে গেছৰ প্ৰব্লেম নহয় এই বাহিৰৰ বস্তু খালে যে বহুতেই অপকাৰ হয় গতিকে সেইখিনি খোৱাৰ পৰা সদায় বিৰত থাকিব লাগে সেইকাৰণে আজিকালি সৰু ল'ৰা ছোৱালীবিলাকৰো মানে গেছৰ প্ৰব্লেম হয় যেনেকৈ সাৰ দি পেলাই কবি বন্ধাকবি ওলকবি ফুলকবি ডাং বডি সেই জিকা আনকি জিকা সেইবিলাকতো মানে সাৰ দিয়ে দৰৱ মাৰে এনেকুৱা দৰৱ মাৰে যিবিলাকে মানে আমাৰ শৰীৰৰ অপকাৰহে কৰে উপকাৰ একো নকৰে ঘৰতে কৰা সেইকাৰণে যদি আজি আজিকালি মানে কিটচেন গাৰ্ডেন মানে পাচলিৰ সৰু এখন বাগিচা যদি নিজৰ ঘৰতে পাতি লয় সেই পতা বাগিচাখনত বেঙেনা পুলিকেইটামান জিকা পুলি কেইটামান ছিজনো হয় এই এনেকুৱাবিলাক যদি কৰি খাওঁ আমি ঘৰতে আৰু লগতে এইবিলাক আছে ঔষধি যেনেকৈ নৰসিংহ ভেদাইলতা মছন্দৰি ঢেকীয়া আছে তেনেকুৱা বহুত শাক পাচলি আছে আৰু কলডিল অমিতা কলপচলা পুৰা কল সেইবিলাক যদি খাওঁ আমাৰ শৰীৰৰ বাবে বহুত উপকাৰ হয় সেইবিলাকেই আমি সদায় খাব লাগে আমাৰ শৰীৰৰ বাবেও উপকাৰ হয় আৰু শাক পাচলি বাহিৰৰ শাক পাচলিও সাৰ দিয়া শাক পাচলিও কিনিবলগীয়া নহয় আমি আৰ্থিকভাৱেও লাভৱান হ'লো আৰু শৰীৰৰ বাবেও উপকাৰ হ'ল সেইকাৰণে এই সাৰ দিয়া আজিকালি মানে কঁঠাল গুটিটোৱে ভাল আলু গুটিটোও বেয়া আলু গুটিটোতো সাৰ দিয়া থাকে ইমান দূৰৰ পৰা আহে গাড়ীত আনে শাক দৰৱ চৰৱ দি পেলাই সেইবিলাক আমি কেতিয়াও খাব নালাগে তাৰ সলনি আমি বাৰীতে পোৱা সেই শাক পাচলি যদি কচু শাক ঢেকীয়া কলপচলা এইবোৰ খাওঁ আমাৰ কাৰণে কিমান ভাল তেতিয়াহ'লে আমি বহুত তেনেকুৱা বাৰীতে কৰি খাব পাৰোঁ নহয় জিকা যদি দুজোপা মান ৰু আমাৰ ঘৰলৈকে হয় বেচিবলৈ নহ'লেও ঘৰতে থকা পাচলি আমি সেইফালৰ পৰা খাব পাৰোঁ তাৰপিছতে বেঙেনা দুটামান লাগিলে আমি দৰৱ পাতি নিদিয়াকৈ সেইকিটাও খাব পাৰোঁ ঘৰতে হাঁহ মুৰ্গী পুহি ল'লে সেইফালৰ পৰাও খাবলৈ পাওঁ আমি মাংসও খাবলৈ পাওঁ ডিমো খাবলৈ পাওঁ ঘৰতো আৰ্থিকভাৱে লাভৱান হয় আমাৰ সকলো ফালৰ পৰাই লাভৱান হয় গতিকে সেই স সাৰ দিয়া শাক পাচলিবোৰ নাখাবই লাগে নিজে ঘৰত কৰা শাক পাচলিয়ে আমাৰ বহুত উপকাৰী আৰু এইবিলাকেই খাব লাগে